মোৰ আটাইতকৈ গৌৰৱান্বিত সাফল্য বুলি ক'লে মোৰ ল'ৰাৰ ক্ষেত্ৰত মই ক'ব লাগিব মোৰ ল'ৰাৰ প্ৰৱেশিকা পৰীক্ষাৰ পৰা আদি কৰি গোটেইখিনি ফলাফলেই অতি সুফল পোৱাত মই গৌৰৱান্বিত লগে লগে বৰ্তমান মোৰ ল'ৰা জাৰ্মানীত ইঞ্জিনিয়াৰিং কমপ্লিট কৰি তাতেই চাকৰিত সফলতাৰে সোমাইছে সেইটোৱেই আটাইতকৈ মোৰ গৌৰৱান্বিত বিষয় বুলি মই ভাবোঁ